এতিয়া হাঁহ কুকুৰা কুকুৰা এতিয়া সৰু পোৱালি অৱস্থাতে কিছুমান কুকুৰা পোৱালি আজিনা হ'বলে আৰম্ভ কৰে সেই আজিনাত মানে আমি কি ঔষধ দিব লাগিব কিছুমান ঢুলীয়াও থাকে কিছুমান জুলীয়া ঔষধো দিয়ে আৰু একেবাৰে সৰু অৱস্থাতটো পোৱালি বেজি দিব পৰা নাযায় খুব বেছি বেজি দিবলে হ'লে পঁচিছ দিন এমাহ হ'ব লাগে পোৱালিটো তেতিয়া বেজিটো দিওঁতে কষ্ট নেপায় তাহাঁতৰ পাখি অকমান ডাঙৰ হ'লেহে দেউকাত বেজি দিব পৰা যায় মানে আমি কিছুমান দৰব সৰু সৰু দৰবো পোৱা যায় আজিনাত দিবলে সৰু সৰু পোৱালি হ'লে মানে সেনেকুৱা আমি এণ্টিবায়'টিক দৰব বিচাৰিবলগীয়া হয় এতিয়া ডাঙৰ ডাঙৰ কুকুৰাটো আমি বেমাৰটো নোহোৱা আগতেই এণ্টিবায়'টিকটো মানে দিয়াই থ'লে মানে বেছি ভাল হয় যাতে মানে বেমাৰ নোহোৱা আগতেই কিন্তু বেমাৰ হওঁতে দৰৱটো আমি লগালেও বা বেজি দিলেও কামত নিদিয়ে কামত নিদিয়ে মানে বহুত কুকুৰা হাঁহ বা কুকুৰা মানে মৰি যায় তাৰ আগতে আমি এণ্টিবায়'টিকৰ যা যোগানটো ল'লে মানে খুবেই ভাল হয়

এতিয়া কিছুমানৰ কিছুমান হাঁহ কুকুৰা জুপুকা মাৰি থাকে সিহঁতৰ বেমাৰ মানে ৰোগ কেইবাটাও হয় লোকেল হাঁহ কুকুৰাৰ ভিতৰত কিছুমানৰ চকু একদম নেদেখা অৱস্থা হৈ যায় ডাঙৰ ডাঙৰ আজিনা উঠে মানে যাতে খহু টাইপৰ মানে আৰু চেপি দিলেও সিহঁতৰ মানে পূঁজ ওলোৱা আগতে হৈ যায় মানে সেনেকা অৱস্থাত বেজিটো দিলে মানে দিগদাৰ হয় হেৰি কিছুমান জুলীয়া বস্তু থাকে লগাই দিব পৰা হেনেকা লগাই দিব পৰা হ'লেও ভাল হয় আও হাঁহ কিছুমান তৎক্ষণাতে কিছুমান হাঁহ এতিয়াই ভাল হৈ থাকে এতিয়াই ধপ ধপাই পেলাই এক ছেকেণ্ডো নেলাগে মৰি যাবলে বা কুকৰাও কিছুমান ধপ ধপাই চটফটাই মানে মৰিবলে টাইম নেলাগে তেতিয়া আমি যিটো দৰব আমি ব্যৱহাৰ কৰিব লাগে তাহাঁতৰ শৰীৰত দিবলে আমি সেই ৰোগটো হোৱা সময়ত আমি দৰব ঔষধখিনি দি একো লাভ নহয়গে মানে আমি বস্তুখিনি যেতিয়া খোৱা বোৱা কাম সেহেঁতি নিজৰ কৰি আছে সিহঁতৰ ভাল হৈ আছে আমি সেইটো সময়তে আমি তাহাঁতক এণ্টিবায়'টিকৰ দৰৱ যিকোনো জুলীয়া হওক বা ঢুলীয়াই হওক বেজিয়েই হওক আমি সেইখিনি দিবলে আৰম্ভ কৰিব লাগে আৰু আমাৰ গাঁৱলীয়াও কিছুমান দৰৱ থাকে যেনেকে কিছুমানে হাবি পা আনি কেনে আৰম্ভ হ'লে মানে ৰোগটো দেখি পেলাই আমি কিছুমান গাঁৱলীয়া মানুহে বিহলঙনী পাত যিটো বিহলঙনী পাত এটা পাতৰ সেইটো জালটো থাকে সেই সেই বিহলঙনী পাত আমি গঁৰালত জাপি জাপি মানে তাহাঁতক মানে খৰাহীয়ে বাস্কেটে এনেকে দুদিনমান আৱদ্ধত মেলি দিব নালাগে তাহাঁতক বান্ধি থ'ব লাগে তাহাঁতি সেইটো সময়ত মেলি দিলে মানে সিহঁতৰ ৰোগটো বেছি বাঢ়ি যায় আৰু পানী খাবলে দিয়াটো বেয়া তাহাঁতক আমি সেনেকে বিহলঙনি পাতো দিও কম সময়তে দেখিলে মানে সেই পাতটো বহুতখিনি এণ্টিবায়'টিকৰ গতেই কাম কৰে বুলি ভাবোঁ তাতকে বেছি হ'লে মানে আমি এণ্টিবায়'টিকৰ সহায় ল'বলগীয়া হয় যিকোনো কুকুৰা হাঁহৰ দৰব ঔষধৰ তেতিয়াহ'লেতো বস্তু ৰখাবলে দিগদাৰ হয় হাঁহ কুকুৰাটো বিৰাত সোনকালে মানে এই ৰোগটো আহি আহি যায় তাতকে আমি আগতেই মানে এণ্টিবায়'টিকৰ সুবিধাটো কৰি ল'লে ভাল হয় সৰহীয়া কুকুৰা পুহিলে মানে আমাৰ হাঁহ আমি পঞ্চাছ ষাঠিটা হাঁহ থাকিলে কুকুৰা যদি চল্লিছ পঞ্চাছজনী কুকুৰা থাকে সেনেকে আমি এণ্টিবায়'টিকটো টাইমে টাইমে আমাৰ দি থকাটোৱে প্ৰয়োজন মানে হঠাৎ আমাৰ হৈ গ'লে মানে দিলে মানে অসুবিধা হয় আৰু বস্তু বচাবলেও দিগদাৰ হয় তেতিয়া সেইটো কাৰণে আমি আগতীয়াৰ পা সতৰ্ক কৰি কেনে তাহাঁতক যিখিনি এণ্টিবায়'টিকৰ দৰকাৰ সিহঁতি দানা পানী খোৱাৰ লগতে আমি এণ্টিবায়'টিক দিম আমি তিনিমাহৰ মূৰত দুমাহৰ মূৰত পঁচিছ দিনৰ মূৰত আমি পোন্ধৰ দিনৰ মূৰত সৰু সৰু পোৱালীক আমি কি এণ্টিবায়'টিক দিব লাগে ডাঙৰ চামক কিখিনি দিব লাগে হাঁহক আমি কেনেকুৱা ধৰণৰ এণ্টিবায়'টিক দিব লাগে সেইখিনি আমি পোহা মানুহে অতন্ত মানে সেইখিনি জনা দৰকাৰ আৰু সেই এণ্টিবায়'টিকখিনি আমি দিবলগীয়া হয় নিদিলে মানে দুৰ্বল হয় আৰু ক্ৰমান্বয়ে ওজনো কমি যায় তাতে কণী পৰাও সিহঁতি আৰম্ভ নকৰে দুৰ্বল হৈ গ'লে কণী পৰাটো সিহঁতি কণী সিহঁতি হেৰি কৰিব নোৱাৰে নিজেই সিহঁতি মানে আয়োজন কৰিব নোৱাৰে কণী হেৰিয়া সেইটো কাৰণে আমি এণ্টিবায়'টিকৰ কুকুৰা হাঁহৰ এণ্টিবায়'টিক দৰৱ কিছুমান গাঁৱলীয়া দৰৱো থাকে বহুত যেনেকে বিহলঙনী পাতটো আমি কমটি সময়ত আৰম্ভ কৰা দেখিলে মানে আমি সেইটো দিও আমি বন্ধ কৰি তাহাঁতক গঁৰালত আৱদ্ধত ৰাখিলে মানে ভাল হয় বুলি মই ভাবোঁ